আমাৰ ভাৰতবৰ্ষত গৰুকে গুমাতা বুলি পুৰণি কালৰপৰা পূজা কৰি আহিছে আৰু গোবৰখিনিও শস্যত সাৰ হিচাপে দিয়া হয় বা বেৰ লিপা হয় সেইবাবে দুৱাৰদলিত মানুহে গোবৰ পানী ছেটিয়াই তাৰোপৰি গোবৰ পানীখিনি ছটিয়ালে হেনো মহ দাহ নাইকিয়া হয় এইটো মুখ্যযুক্তি বুলি মই ভাবোঁ পৌৰাণিক কালৰপৰা আমাৰ সমাজত এটা বিশ্বাস আছে যে গৰু গোবৰ ঘিউ লগত মিহলাই নিজৰ ঘৰ নিজৰ ঘৰত বেৰ লিপিলে ঘৰ ঘৰৰ পৰিৱেশ ভাল হয় বিশুদ্ধ বিশুদ্ধ হোৱাৰ লগতে ভাগ্যশালীও হয় বুলি বিশ্বাস আছে